প্ৰাণজিৎ ট্ৰেভেল এজেঞ্চি হয় নে মই আপোনাৰ তাৰপৰা এখন গাড়ী বুক কৰিছিলোঁ কিন্তু ড্ৰাইভাৰজনে আহি আছো বুলি কৈছিল তথাপিও এতিয়ালৈকে আহি নোপোৱাত মই মোৰ ট্ৰিপটো কেঞ্চেল কৰিবলৈ দিলো